অসমত বৰ্তমান সময়ত শিক্ষা ব্যৱস্থা অতিকে উন্নত বুলি ক'ব পাৰি অসমত স্কুলীয়া শিক্ষাৰ তিনিটা ক্ৰম চলি আছে প্ৰাথমিক প্ৰাথমিক স্তৰত ক্লাছ ওৱানৰ পৰা ক্লাছ ছিক্সলৈকে ধৰা হয় আৰু মাধ্যমিক শিক্ষাত ক্লাছ ছেভেনৰ পৰা হায়াৰ ছেকেণ্ডাৰীলৈকে ধৰা হৈছে আৰু উচ্চ শিক্ষাৰ স্তৰত ডিগ্ৰীৰ স্নাতক নহয় স্নাতক পৰ্যায়ৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে ধৰা হৈছে